ভাৰতৰ চলচ্চিত্ৰ বা সংগীতৰ বিষয়ে মোৰ চিন্তা ধাৰণা বহুতো ভাল কিয়নো ভাৰতৰ চ সংগীত আৰু চিনেমা চিনেমা জগত আমাৰ বিশ্ববিখ্যাত কিয়নো বহুতো আৰু বহুতো যেনেকৈ নাম যেনেকৈ অৰিজিত সিং বা শ্ৰেয়া ঘোষাল তেওঁলোকৰ তেওঁলোকৰ গানে আমাৰ বিশ্ববিখ্যাত কৰি তুলিছে আমাৰ ভাৰতকো এটা নতুন নতুন চিনাকি দিছে আৰু মোক একচুৱেলী ইউটিউবত আমাৰ টি ভি এফ এছ'চিয়েট চেনেল তাৰ এস্পিৰেণ্টছ্ নামৰ চিনেমা বা যোনটো চিনেমাই আমাৰ জীৱনৰ এটা লক্ষ্য আমাৰ কাৰণে বাছি তোলে সেনেকুৱা চিনেমা চাই মোক বহুত বেছি ভাল লাগে তাৰোপৰি যদি মই অভিনেতাৰ কথা কওঁ অভিনেতা হ'লে মোৰ শ্বাহিদ কাপুৰ আৰু অভিনেত্ৰী হ'লে মোৰ কিয়াৰা আদৱানি তেওঁলোকৰ বহুতো চিনেমা আছে বা তেওঁলোকেও বহুতো নাম নাম ভাৰতৰ কাৰণে নাম কৰি আনিছে আৰু তেওঁলোকৰ চিনেমা যদি ক'ব যাওঁ এটাৰ নাম হৈছে কব কবীৰ সিং আৰু মোৰ বেছিকৈ উপভোগ কৰা চিনেমা গানবোৰ হ'ল যেনেকৈ মই হিন্দী ছঙত অৰিজিত সিঙৰ গান বা শ্ৰেয়া ঘোষালৰ গান শুনি বহুতেই ভাল পাওঁ আৰু মোৰ প্ৰিয় গায়কৰ বিষয়ে মই যদি ক'ব যাওঁ মোৰ প্ৰিয় গায়ক হৈছে অৰিজিত সিং তেওঁ এজন বহুতো ধুনীয়া ছিংগাৰ বা তেওঁৰ গানবোৰ বহুত শুনি ভাল লাগে আৰু তেওঁ গানবোৰ আমাৰ বিশ্ববিখ্যাত গান আৰু ভাৰতৰ প্ৰতিজন মানুহেই এই গান শুনি তেওঁ বহুতেই ভাল পায় আৰু শ্ৰেয়া ঘোষালৰ কথা যদি আমি ক'ব যাওঁ তাই এজন গায়িকা তাইৰো গানো বহুতেই ভাল তায়ো চিনেমাত বহুতো কাম কৰিছে বা তাইৰ তাইৰ বহুতো কামৰ কাৰণে তাই পুৰস্কাৰো পাইছে